মই মাছ ধৰিবলৈ যাওঁতে লেতেৰা কাপোৰ পিন্ধি লওঁ চাদৰ মেখেলা আৰু তাত খাবৰ কাৰণে তামোল দুখনমান আৰু তাত খাবৰ কাৰণে চাহ অকণমান যদি দিনটোলৈ যাওঁ তেতিয়া ভাতকেইটামান লৈ যাওঁ তাত চালনী এখন চালনী এখন নিওঁ আৰু খালৈ এটা লৈ যাওঁ মাছ ভৰাবৰ কাৰণে চালনীৰে মাছ ধৰোঁ খালৈত ভৰাওঁ আৰু জাকৈও কেতিয়াবা জাকৈ জাকৈও লৈ যাওঁ কেতিয়াবা চা চা জালো লৈ যাওঁ কেতিয়াবা ধৰক হেৰি আঁঠুৱাও লৈ যাওঁ আঁঠুৱা লৈ পিনি জাকৈখন পাতি যদি কেওফালে সেপিয়াই পিনি দিয়ে তেতিয়া জাকৈত মাছটো সোমায় মাছটো সোমালে মানে বহু বহুতখিনিয়ে পোৱা হয় জালখন পাতি থ'লে মানে জালখনত মাছটো এফালে সেপিয়াই দিলে মানে সিফালে মাছটো জালত লাগে তেতিয়াও আমি পটক ফটকে ধৰিব পাৰোঁ ডাঙৰ ডাঙৰ মাছ কেইটা তাত আহি জালত সোমায় আৰু কেতিয়াবা আঁঠুৱা লৈ পিনি দুজনৰ সৈতে আঁঠুৱা পাতোঁ আঁঠুৱা পাতিলে মানে মেটেকা ধোওঁ মেটেকাত মাছ বহুত পোৱা হয় এনেকুৱা জাৰৰ দিনত কাৱৈ গৰৈ ধৰক শ'ল মাগুৰ চব পোৱা হয় আৰু বৰশীৰ টোপাওঁ আমি সেই নিজৰ ফিছাৰীত মাছ ধৰিবলৈ গ'লে মানে জালো লাগে আৰু বৰশী বালে মানে কম সময়তে হয় মাছ মাছে খায় সেনেকে আমি মাছ ধৰি যিখিনি খাব লাগে ধৰক যিখিনি কষ্ট কৰি খাব লাগে যিখিনি প্ৰয়োজনীয় হয় সেইখিনি আমি ব্যৱহাৰ কৰোঁ আমি বহুত দিনৰ দিনটো কেতিয়াবা সময় প্ৰস্তুত কৰোঁ মাছ ধৰিবৰ কাৰণে আৰু কেতিয়াবা ধৰক কম সময়তো হয় বেছি মাছ পালে কম সময়ত হয় বেছি মাছ নেপালে ধৰক বহুত সময় কটাব লগা হয় সেইকাৰণে বিভিন্ন সা সঁজুলি লৈ পিনি মাছ ধৰিবলৈ আমি আগবাঢ়োঁ